হয় নিশ্চয় মই বৰ্তমান মহেন্দ্ৰ কোম্পানীৰ এজন চেলছ কঞ্চালতেণ্ট হিচাপে কাম কৰি আছোঁ হয় মোৰ ডেজিগনেশ্যন হ'ল এজন চেলছমেন মই মোৰ চেগমেণ্টটো হ'ল এল এম এম এল এম এমৰ ফুল মিনিং হ'ল লাষ্ট মাইল ম'বিলিটি যিহেতু মই এতিয়া এল এম এমৰ বিভাগ বুলি ক'লে মোৰ তাত ভালেকেইখন গাড়ী আছে মোৰ চেগমেণ্টটোত যেনেকৈ ধৰক ই এল ফেমিলী

ভালেখিনি গাড়ী আছে মোৰ বিভাগত সেইখিনিৰ ওপৰত মই যিহেতু আজি এজন ছেলছ কনচালটেণ্ট হিচাপে মই কাম কৰি আছোঁ আৰু গ্ৰাহকক তাৰ বিষয়ে মই বহুতখিনি মই জ্ঞান দিব পৰা মোৰ এটা অভিজ্ঞতা আছে

সেইখিনি মই দিওঁ এজন চেলছ কনচালটেণ্ট হিচাপে আজি মোৰ বিভাগত মোৰ আণ্ডাৰত মোৰ মাহটোত মাহটোত দহ পোন্ধৰখন গাড়ী মই ছেলছ কৰোঁ সেইটোৱেই মোৰ হ'ল জীৱিকা মোৰ দৰমহাৰ উপৰিও ইঞ্চেণ্টিভছ ইঞ্চেণ্টিভো পাওঁ মাহেকত সেইটোৱেই মোৰ এটা জীৱিকা সেই তেনেকৈয়ে মোৰ ঘৰখন চলি আছে হয়